পেচাদাৰী খেলুৱৈসকলক সাধাৰণতে আদৰ্শ হ'ব পাৰে বুলি মই নাভাবোঁ আৰু তেওঁলোকে সমাজৰ হৈ কোনো ধৰণৰ কাম কৰা বা কিবা সমাজৰ উন্নতি হকে তেওঁলোকে চিন্তা কৰা এইবিলাক কথা তেওঁলোকৰ মনলৈ কেতিয়াও নাহে তেওঁ তেওঁলোক হ'ল এক প্ৰকাৰ তেওঁলোকৰ যিটো নিজকে লৈ খেলত ব্রতী কৰে যিকোনো ধৰণেই হওক কিবা বিনিময়ত তেওঁলোকে খেলিবলৈ যায় গতিকে তেওঁলোকে বিনিময়ত খেলিবলৈ গৈ সমাজৰ হৈ কোনো ধৰণৰ কিবা উন্নতি সাধিব পাৰিব বুলি মই আশা কৰা নাই